অসমত প্ৰধান প্ৰযুক্তি উদ্যান বা ইনকিউবেটৰ কি কি আছে যি প্ৰযুক্তি ব্যৱসায়ৰ বিকাশত সহায় কৰে সেই স্থান সুবিধা সমৰ্থন কাৰ্যসূচী